হয় কোনে কৈছে হয় হয় হয় কিয় মাছ লাগিছিল মোৰ তাত আপোনাৰ ৰৌ মিৰিকা তাপা চন্দা কচ বৰালী সকলো আছে

অঁ বাইদেউ কি মাছ লাগিছিল অঁ ঠিক আছে বাৰু চন্দা মাছ এক কেজি দিব পাৰিম কেতিয়ালে লাগে কাইলৈ ৰাতিপুৱা ন চন্দা মাছৰ কেজি আপোনাৰ ডেৰশ টকা এক কেজি দিমনে এক কেজিতকৈ অকণ বেছি দি দিওঁ কাইলৈ ৰাতিপুৱা নটা বজাত ন অঁ এইটো দি থৈ আহিব লাগিবনে কোনোবা নিবলৈ আহিব অঁ অঁ ঠিকে আছে বাৰু অঁ অঁ